হেল্ল' নিকু ক'ত দোকানতে আছা নে হেৰি মোক চিমেণ্ট লাগিছিলে পাঁচ বেগমান কি কি আছে তোমাৰ তাত ষ্টাৰ চিমেণ্ট নাই কেনেকৈ ৰে'টবিলাক

হয় নেকি কোনটো ভাল হ'ব বাৰু ঘৰৰ কাৰণে

লাফাৰ্জ কিমান লগাবা দাম অলপ কম কিবা এটা কমাবা হেই বেছি বহুত কম কমাইছা কিমান ক'লা ছশ টকা ন চাৰে পাঁচশকৈ নহ'ব চাৰে পাঁচশকৈ হোৱা হ'লে মই ছয় বেগমান ল'লোঁ হয় পাঁচশ নব্বৈকৈ আৰু হেৰি ডালমিয়া পাঁচশ দহ ন ঠিক আছে ডালমিয়াকে আনিম দিয়া পাঁচশ দহকৈ তেতিয়াহ'লে পাঁচ বেগমান ল'ম এই গাড়ী চাৰি পোৱা যাব নহয় এই হেৰি আনিবলৈ চিমেণ্ট আনিবলৈ অঁ টমটম আছে ন ঠিক আছে মই যাম নহ'লে যদি মই যাব নোৱাৰোঁ কাৰোবাৰ এটাক মই পঠাই দিম তুমি পঠাই দিবা মই পইচাটো দি দিম নহ'লে অনলাইন মাৰি দিম ঠিক আছে হ'ব দিয়া ৰাখিছোঁ হাঁ